হেল্ল' শিখা ৰেষ্টুৰেণ্ট নেকি বাৰু আচ্ছা মই কিছুমান অৰ্ডাৰ কৰিবলগীয়া আছিল চিকেন চাউমিন একপ্লেট লাগিব ফ্ৰেছ ফ্ৰেছ বিৰিয়ানি একপ্লেট একপ্লেট লাগিব লগত আপোনাৰ কল্ড ড্ৰিংক দুটা লাগিব আৰু এইখিনি অৰ্ডাৰ কৰোঁতে পেমেণ্টটো কিমান হৈছে কেচ মানে টোটেল টোটেল পেমেণ্ট কেচ টোটেল এমাউণ্টটো কিমান হৈছে আচ্ছা চেভেন হানড্ৰেড ৰুপিজ ন আচ্ছা মই যোৱাবাৰ আপোনাৰ পৰা অফাৰ অৰ্ডাৰ কৰিছিলোঁ কৰোঁতে মোক এটা ৰিডিং ক'ড এটা দিছিলে মানে প্ৰমোক'ড এটা দিছিলে সেই ক'ডটো মই ৰিডিং কৰিব বিচাৰোঁ সেইটো কেনেকৈ কৰিম সেইটো কাইণ্ডলি কৈ দিব আচ্ছা আৰু এইটো ৰিডিং কৰাৰ পিছত মোৰ কিমানখিনি ডিচকাউণ্ট পাম সেইখিনি জনাই একেলগে মোক টোটেল এমাউণ্টটো কৈ দিব মই আপোনাক কেচ অন ডেলিভাৰী পেমেণ্ট কৰি দিম